হেল্ল' অ' বাইদেউ মই কৈ আছোঁ অ' ভালে দিয়ক আপোনাৰ ভালনে অ' ক'ত ঘৰতে আছে মোৰ মানে কথা এটা আলোচনা কৰিবলগা আছিলে সেইকাৰণেহে মই ফোন কৰিলোঁ এই মইতো এতিয়া ট্ৰেন্সফাৰ হৈ ইয়াতে আহিলোঁৱেই আপুনিতো তাতে দৰঙতে আছে নহয় জানো অ মই এতিয়া মানে স্কুলৰ ল'ৰা ছোৱালীখিনিক অলপ মানে ফিল্ড ষ্টাডীৰ কাৰণে নিব লগা আছিলে আমি ওৰাং নেশ্যনেল পাৰ্কত যাম মানে তাতে নিয়াৰ কথা ভাবিছোঁ আৰু হয় এতিয়া তাকেই নিব লাগিলে মানে মই সিমান ভালকৈ গমো পোৱা নাই গতিকে আপুনি অকণমান কওকচোন কেনেকৈ নিব পাৰিম কি সুবিধা সৰু সৰু ল'ৰা ছোৱালী আকৌ নিব লাগিলে অলপ যদিও দিয়কচোন হু হু হয় হয় হয় হয় হয় হয় একো অসুবিধাটো নহয় মানে সৰু সৰু ল'ৰা ছোৱালী ন' সেইকাৰণে

হয় হয় হয় হয় ঠিক ঠিক আছে তেনেহ'লে মই যোৱাৰ সময়ত আপোনাক বাৰু জনাম কথাটো হয় ঠিক আছে দিয়ক